ভাৰতীয়সকলে বিভিন্ন ধৰণৰ খাদ্য প্ৰস্তুত কৰে তাৰ ভিতৰত মচলা জাতীয় কিছু সংখ্যকে নিৰামিষ কিছু সংখ্যকে মাছ মাংস আদি সেৱন কৰে তাৰ ভিতৰত বিশেষকৈ অসম অসমীয়াসকলে ব্যৱহাৰ কৰা খাদ্য ভাত ভাতেই হৈছে আমাৰ প্ৰধান খাদ্য মচলাৰ ভিতৰত আমি জালুক জলকীয়া জিৰা আদি ব্যৱহাৰ কৰোঁ